হাঁহ কুকুৰা বিভিন্ন প্ৰকাৰ আছে বিভিন্ন ধৰণৰ এই বহুত আছে তাৰ ভিতৰত ধৰক পাতিহাঁহ ৰাজহাঁহ চীনা হাঁহ কেম্বেল হাঁহ আৰু কুকুৰাৰ ভিতৰত হ'ল আমাৰ লোকেল কুকুৰাটো আছেই তাৰ পৰা কইলাৰ কুকুৰা ব্ৰইলাৰ তেনেকৈ বিভিন্ন ধৰণৰ আছে হাঁহৰ কিছুমান বৈশিষ্ট্যও যেনে পাতিহাঁহ পাতিহাঁহ পানীত থাকিয়েই ভাল পায় সিহঁতক পানী দৰকাৰ আৰু তাৰ বিপৰীতে ৰাজহাঁহ ৰাজহাঁহ পানী নহ'লেও হয় খুব কম পানীতেই থাকিব পাৰে সিহঁতি পানীতকৈ বামত বেছি থাকে ঘাঁহ বন খাই ভাল পায় কইলাৰ হাঁহ কইলাৰো পানীত থাকে সিহঁতৰ বামতো থাকে সিহঁতি কণী সৰহকৈ পাৰে সেইবোৰ ক্ষেত্ৰত ভাল আৰু কুকুৰা ধৰক আমাৰ লোকেল কুকুৰাতকৈ কইলাৰ কুকুৰাটো ডাঙৰ হয় ব্ৰইলাৰটোও ডাঙৰ হয় খুব কম দিনৰ ভিতৰতে সেইটো বিকিব পৰা হয় মাংসও বেছি ওলায় পাতিহাঁহ পাতিহাঁহৰ আপোনাৰ পাতিহাঁহে এজনীয়ে আপোনাৰ মাহেকত পোন্ধৰৰ পৰা বিছৰ ভিতৰত কণী পাৰে সেইটো আমাৰ লোকেল পাতিহাঁহ সেইটো সিমান পাৰে কিন্তু তাৰ বিপৰীতে আপোনাৰ যোনটো কেম্বেল হাঁহ সেইটোৱে কণী সৰহকৈ পাৰে গোটেই কণী মাহেকত বহুত পাৰে ৰাজহাঁহে খুব কম পাৰে আঠ দহটা পাৰে তাৰপিছত আপোনাৰ কইলাৰ কইলাৰ কুকুৰাটো মাংসৰ কাৰণে হয় কণীও পাৰে ব্ৰইলাৰো মাংসৰ কাৰণে আমাৰ লোকেল কুকুৰাটো কণী পাৰে তেনেকৈ পোন্ধৰ বিছটা মাহেকত সেইবোৰ আপোনাৰ আৰু কইলাৰ কুকুৰা ডাঙৰ হয় আমাৰ লোকেলটোতকৈ মানে সেইকাৰণে সেইবোৰ ভাল অলপ